হেল্ল' অঁ দাদা মই যে গাড়ীখন ভাৰাত নিছিলোঁ আপোনাক পে'মেণ্টটো কিদৰে কৰিব লাগিব মানে আপোনাৰ অনলাইন পে'মেণ্ট কৰিমনে আপোনাক কেচ পে'মেণ্ট কৰিম মইতো অনলাইন পে'মেণ্ট কৰি দিব পৰা নাই ফোন পে' বা জিপে' আপোনাৰ স্কেনাৰটো মোক হোৱাটছএপত দি দিয়ক নতুবা আপোনাৰ যিটো নম্বৰত আপোনাৰ গুগল পে' আছে সেই নাম্বাৰটো আপোনাৰ মোক দিয়ক মই সেই নাম্বাৰটোতে আপোনাৰ পইচাটো অনলাইন কৰি দিওঁ ফোন কৰি থকা নাম্বাৰতে আছে ন এইটো এইটো নাম্বাৰতে মই আপোনাৰ পইচাটো অনলাইন কৰি দিছোঁ ঠিক আছে ঠিক আছে